হেল্লো দীপলিনা বা হয়নে মই আপোনাৰ বহুত বিগ ফেন মই চতিয়াৰ পৰা কৈ আছোঁ হয় ভালে আছোঁ আপোনাৰ ভালনে ক'ত আছে বৰ্তমান আপুনি অ' অ' মই আপোনাৰ সেইদিনাখন ৰাস পাতে ৰাসত মই আপোনাক চাবলৈ গৈছিলোঁ নহয় অঁ চতিয়াতে আপুনি ৰাসত আহিছিলে ৰাধাৰ পাৰ্ট কৰিছিলে যে চাই বহুত ভাল লাগিলে ছেল্ফি এখন লোৱাৰ সুবিধাও নাপালোঁ খালী ইমান ভিৰৰ মাজত মাতিবলৈ ভালো নালাগিল দিয়কচোন নিশ্চয় মাতিম নিশ্চয় মাতিম এইবাৰ শুনিছোঁ আপুনি আকৌ বিশ্বনাথ চাৰিআলিলৈ আহিব লগ পোৱাৰ আশা থাকিলে লগ পাম আহিব নিশ্চয় মাতিম ঠিক আছে আহিব নিশ্চয় লগ পাম আপোনাক